হয় হয় কওকচোন অঁ হয় কিবা জানিব বিচাৰিছে নে কিবা দৰকাৰত কৰিছে নি অঁ মুগা কটাৰ বিষয়ে জানিব বিচাৰিছে ন অঁ অঁ মুগা কটা মানে আমি মুগাটো গছত লগাওঁ চোম গছত আমাৰ নিজৰে চোমনি আছে আৰু গছত লগোৱা পিছত যেতিয়া পকিব পকাৰ সময়ত আমি ঘৰলৈ আনি জালিত ভৰাওঁ জালিত ভৰোৱা পিছত দুই তিনি দিন থকাৰ পিছত জালিটো যেতিয়া মুগাটো পুৰঠ হ'ব তেতিয়া আমি ভাঙি ৰ'দত দিওঁ মুগাকিটা মৰিবৰ কাৰণে আৰু মুগাকিটা মৰাৰ পিছত আমি অলপ ধোঁৱা দিবলগীয়া হয় ৰংটো আহিবৰ কাৰণে আৰু সেই ধোঁৱা দিয়াৰ পিছত ধোঁৱা দিয়াৰ দুই তিনি দিনৰ পিছত আমি কাটিব পাৰোঁ আৰু খাৰ আৰু খাৰ দিওঁ নহ'লে চ'ডা খাৰ দিব পাৰি খেৰৰ খাৰো দিব পাৰি সেনেকৈ সিজাই পিনে আমি কাটোঁ আৰু সেনেকৈ আৰু কিবা অঁ অঁ ঠিক আছে